স্কৰ্পিঅ' এইট হাণ্ড্ৰেড বলেৰ' টাটা চুমু আৰু টাটা চুমু আৰু এই স্কৰ্পিঅ' আৰু স্কৰ্পিঅ' বলেৰ' টাটা চুমু আৰু এইট হাণ্ড্ৰেড আৰু মাৰুতি